এজন শিশুৰ ভৱিষ্যত সম্পূৰ্ণ নিৰ্ভৰ কৰে তেওঁক পালন পোষণ কৰা প্ৰক্ৰিয়াৰ ওপৰত যদি মাক আৰু দেউতাকে যদি সেই শিশুজনৰ সৰুৰপৰা যেনেকেধৰণৰ শিক্ষাৰ প্ৰদান কৰিব যেনেধৰণৰ শিক্ষা দান দিব যেনেধৰণৰ তাৰ কেয়াৰ বুলি কোৱা ৱৰ্ড এটা আছে নহয় যেনে ধৰক তাক যত্ন ল'ব ঠিক তেনেধৰণে সি কাম কৰিব এনেই মানুহে নকয় যে চোৰৰ পুতেকো পুলিচ হয় পুলিচৰ পুতেকো চোৰ হয় গতিকে কথাটো এনেকুৱা সৰুৰপৰা মাক বাপেকে যেতিয়া এটা সন্তান তোলা হয় সেই সন্তানটো সদায় নিজৰ স্পৰ্শত ৰাখিবলৈ চেষ্টা কৰিব লাগে তাক কেতিয়াও আনৰ লগত এৰি দিব নালাগে কাৰণ শিশুসকলে যিহেতু বুজি নাপায় সিহঁতে অকল সেই সময়কণক চকুৰে দেখে আৰু চকুৰে দেখাৰ লগে লগে তেওঁলোকে দেখি দেখিয়ে বস্তুবিলাক শিকে তেওঁৰ মাকৰ মৰম তেওঁ মাকৰ যেতিয়া গাখীৰ খাই মাকৰ গাখীৰ খাই যেতিয়া সেই স্পৰ্শ পায় তেতিয়া সেই স্পৰ্শ পাই তেওঁ মাকক চিনি পায় মা বুলি মাতিব লয় যেতিয়া তেওঁ বাপেকৰ কোচত যায় বাপেকৰ কোচত গৈ যেতিয়া বাপেকৰ যেতিয়া স্পৰ্শ পাব বাপেকৰ উম পাব উম পোৱাৰ পাছত তেওঁ দেউতা বা পাপা বুলি চিনাক্ত হয় গতিকে সেই সময়কণত এজন এটা শিশুৰ প্ৰধান শিক্ষক দুজনেই হয় এটা হৈছে মাক আৰু আৰু আনজন হৈছে দেউতাক গতিকে মাক দেউতাকৰ সংস্পৰ্শতে এজন শিশু ভাল লালন পালন হয় এতিয়া প্ৰথম অৱস্থাত যেতিয়া প্ৰথম যেতিয়া জন্ম হয় জন্ম হোৱাৰ পিছত শিশুৰ আপোনাৰ চাৰি পাঁচ বছৰলৈকেই তাৰ প্ৰধান আহাৰ সদায় মাকৰ স্তন পানই হ'ব লাগে মাকৰ গাখীৰ হ'ব লাগে গতিকে তাতকৈ আৰু পুষ্টিৰ বস্তু একো নাই এটা শিশুৰ বাবে গতিকে যিমান খাব মাকৰ গাখীৰ সিমানেই তাৰপৰাই এটা ষ্ট্ৰং হ'ব এটা স্বাস্থ্য হ'ব সু স্বাস্থ্য হ'ব আৰু সু সবল হ'ব আৰু মাক বাপেকৰ দায়িত্ব কেতিয়াও এইটো হ'ব নালাগে যে সেই শিশুটোৰ জন্ম দিয়াৰ পাছতে তাৰ গুৰুত্বটো কমি যোৱা তেনেকুৱা টাইপ হ'ব নালাগে প্ৰতিটো মুহূৰ্ততে সেই শিশুজনৰ লগত থাকিব লাগে কাৰণ সেই সময়কণত এটা শিশুৱে যেতিয়া টোপনি যায় সিহঁতৰ দিনৰ দিনটোতো বেছি শুৱাতে ব্যস্ত হৈ থাকে আৰু শুই থাকিলে সিহঁতে বহুতো ধৰণৰ কিছুমান ভয়ানক সপোন দেখা পায় ভাবি লওক কিবা বহুত ওখ জেগাৰপৰা পৰি যোৱা সপোন দেখা দেখিব পাৰে ধৰি লওক কিবা ক'লা ক'লা বস্তু কিছুমানে তাক হেঁচা মাৰি ধৰিছে এনেকুৱা ধৰণৰ সপোন দেখে আৰু কিছুমান বস্তু সপোনৰ কাৰণে সিহঁতে কেতিয়াবা সাৰ পাই পেলাই কান্দি উঠে চিঞৰি উঠে যে কি হ'ল আৰু সেই কন্দা পিছত কি হয় তাক বন্ধ কৰিবলৈ কাৰণে মাক দেউতাকৰ মানে বহুতো হেৰি হয় কষ্ট হৈ পৰে গতিকে সেই কষ্টটো ন'হবলৈ বাবে যেতিয়া শিশুটোৱে শুই থাকে শুই থকা টাইমত মাক হওক বা বাপেক হওক তাক অকলে এৰি থৈ বিচনাত যাব নালাগে বা আঁতৰত থাকিব নালাগে তাক সদায় মাকৰ হাতৰ স্পৰ্শ তাৰ সদায় বুকুত যদি থাকে তেতিয়াহ'লে কেতিয়াও শিশুজন বেয়া সপোন কেতিয়াও দেখা নাপায় গতিকে ঠিক তেনেকৈয়ে যত্ন ল'ব লাগে